হেল্ল' দাদা অঁ মই কালি আপোনাৰ পৰা মানে মোবাইল ফোন এটা লৈছিলোঁ দেই মোবাইল ফোনটো বহুত মানে ইউজ কৰিলোঁ ব্যৱহাৰ কৰি বহুত ভালেই পালোঁ তাৰ মানে ফিচাৰ্ছবিলাক নতুন নতুন আহিছে ভাল আহিছে আৰু বেটেৰী কোৱালিটীটো ভালেই আছে তাৰপাছত এপবোৰো ভাল ভালেই পাইছোঁ বাৰু পিছত কোৱালিটীবিলাক বহুত ভাল আছে ফোনটোৰ আৰু চাৰ্জিংটো মানে বহুত ফাষ্ট হয় বহুত সোনকালে হৈ যায় আৰু চব ফালৰ পৰাই ভালেই পাইছোঁ বাৰু কেতিয়াবা আৰু যদি মোবাইলৰ দৰকাৰ হয় তেতিয়া তেতিয়া মানে ভাবিম আৰু আপোনাৰ পৰাই আৰু ল'ম ফোন লাগিব আৰু ভাল ভাল এনেকুৱা প্ৰডাক্টবোৰ আনি থাকিব বহুত ভাল লাগিল বাৰু ব্যৱহাৰ কৰি আৰু কেতিয়াবা আপোনাৰ পৰা ল'ম দিয়ক ফোন